অঁ ধন্যবাদ আচলতে আমি গাৱঁৰ গাঁৱলীয়া ল'ৰা গতিকে মই নলবাৰীৰ খান্দকুছি গোপালথানত গোপাল থান হাইস্কুলত পঢ়া শুনা কৰিছিলোঁ মোৰ ককা আচলতে মাষ্টৰ আছিলে গতিকে আমি এটা ডিচিপ্লিনড লাইফ লিভ কৰিছিলোঁ কৰিছিলোঁ মানে কৰাইছিল আচলতে সেই সময়ত আমি যি স্কুলত গৈ মজা পাইছিলোঁ আজিকালি ল'ৰা ছোৱালীয়ে বা আজিকালি যি প্ৰাইভেট স্কুলৰ সৰু সৰু কোঠালিৰ ভিতৰত কি মজা পাই মই নাজানো কিন্তু আমি কিন্তু বৰ উৎপতীয়া আছিলোঁ আৰু সেইসময়ত আমি খুব আহল বহল পৰিৱেশত ডাঙৰ দীঘল হৈছিলোঁ আমাৰ স্কুলখন বেছ আহল বহল আছিল স্কুলৰ সন্মুখতে এখন বহুত ডাঙৰ ফিল্ড আছিলে য'ত আমি খেলা ধূলা কৰিছিলোঁ সময়ে সময়ে স্কুলখনৰ সন্মুখত থকা ফিল্ডখনত বিভিন্ন স্কুলৰপৰা পাৰ্টিচিপেট কৰিছিল ডাঙৰ খেল পাতিছিল গতিকে পঢ়া শুনা বুলি ক'লে সৰু কালত খুব মনত আছে যে আমি গছৰ তলত বহি পেলাই কুঁহিপাত পঢ়িছিলোঁ একে একে দুই দুইয়ে দুইয়ে চাৰি পঢ়িছিলোঁ গতিকে এইবিলাক আজিকালিৰ স্কুলত দেখা পোৱা নাযায় পঢ়াখিনি একেই আছে মেথদবিলাক ছেঞ্জ হৈছে মই বেয়া হোৱা বুলি নকওঁ কিন্তু শৈশৱৰ যিটো মজা আমি পাইছোঁ মই মোৰ ল'ৰা ছোৱালীয়ে পাইছে বুলি মই নাভাবোঁ আৰু এইখিনিতে আচলতে সমাজ ব্যৱস্থাৰ লগতো কথা আছে মানুহো বাঢ়িছে গতিকে আজি এশ চল্লিছ কৌৰৰ মানুহৰ মানুহে ইণ্ডিয়াত বসৱাস কৰে তাৰে মেজৰ পাৰ্টটো এতিয়াও গ্ৰামাঞ্চলত অৱস্থিত গতিকে আমি চবেই টাউনমূখী হৈ আহি আছো গতিকে এই পৰিৱেশটো পাম বুলি মই নকওঁ বা ল'ৰা ছোৱালীয়ে পাব বুলি নকওঁ কিন্তু আমাৰ শৈশৱৰ দিনকেইটা আৰু আমাৰ স্কুলীয়া দিনকেইটা বৰ আনন্দৰ আছিল মই এইখিনি ক'লো আৰু